আমাৰ অসমীয়াৰ প্ৰিয় ভাষা হৈছে মাতৃভাষা আমাৰ প্ৰিয় ভাষাটোৱে আমাৰ বাক্য ৰচনাবোৰে বহুতে ভুলকৈ কয় আৰু ব্যাকৰণৰ বহুতো ভুলকৈ কয় আৰু বহুতো বিভিন্ন আছে আমাৰ অসমীয়া ভাষা বহুতো জেগাত চলা হয় অসমীয়া ভাষা আমাৰ একমাত্ৰ এটা সহজ ভাষা অসমীয়া ভাষা আপোনাৰ যোনে হ'লেও ক'ব পাৰে অসমীয়া ভাষাটো এনেকুৱা এটা ভাষা সেইটো যাতে চবেই ক'ব পাৰে এটা সহজ সৰল ভাষা আমাৰ অসমীয়া মাতৃভাষা অসমীয়া মাতৃভাষা এটা আমাৰ প্ৰিয় ভাষা এইটো আমাৰ অসমত বেছিভাগে কোৱা হয় অসমত চবেই কোৱা হয় এই ভাষাটো এইটো ভাষা আপুনি একেবাৰে সহজে শিকিব পাৰে মানে এইটো ভাষা এইটো ভাষা ইমান টানো নহয় একেবাৰে সহজ আপুনি এনেই পটককৈ লৈ শিকি ল'ব পাৰে অসমীয়া ভাষাটো এটা ভাল ভাষা অসমীয়া ভাষাৰ আপোনাৰ যোনে হ'লেও ক'ব পাৰে পটককৈ আপুনি অসমীয়া ভাষাৰ ক'ত নাছিলে আমাৰ অসমতো আছিলে অসমৰ বাহিৰ বাহিৰত জেগাতো বহুতো জেগাতো চলা হয় অসমীয়া ভাষাৰ আপোনাৰ বহুতো মানুহৰ ভুলকৈ কৰা হয় অসমীয়া ভাষাটো হিচাপতে আমি যেনেকৈ কওঁ সেইটো নহয় অসমীয়া ভাষা মানুহে যেনে আপোনাৰ বহুতো ভুলকৈও কোৱা হয় বহুতো শুদ্ধও কয় যেনেকৈ মই এটা ভুল কৰোঁ আমাৰ লগৰজন আছিল অসমীয়া ভাষা বহুতো ভুলকৈ কৈছিল মই তাক বহুতো ভাষাও শিকাইছিলোঁ অসমীয়া ভাষাটো শিকাইছিলোঁ তেওঁ বাহিৰৰপৰা আহিছিল তেওঁ অসমীয়া ভাষাটো নাজানিছিল প্ৰকৃততে তেওঁ বাহিৰৰপৰা আহিছিল বাবে মই তেওঁক অসমীয়া ভাষাও শিকাইছিলোঁ আৰু বহুতো ভাষাও শিকাইছিলোঁ কিন্তু অসমীয়া ভাষাটো তেওঁ চবতচে ভাল লাগিছিল চবতচে ইজি ভাষা লাগিছিল অসমত বেছিভাগ এইটো ভাষাই চলা হয় কিন্তু অসমীয়া ভাষাটো একেবাৰে সহজ সৰল ভাষা আপুনি পটককেনে শিকিব পাৰে অসমীয়া ভাষাটো বেছিভাগে পটককেনে শিকিব পাৰে একদম সহজ সৰল ভাষা এইটো বেছিভাগে বহুতো ভুলকৈও কোৱা হয় তেনেকৈ আপুনি ভাষাটো কৰিব পাৰে এটা ভাষা আমাৰ অসমীয়া ভাষা আমাৰ অসমীয়া ভাষাৰ মূল ভাষাটো হৈছে মাতৃভাষা মাতৃভাষা আপোনাৰ বহুতো অসমীয়া ভাষা বহুতে ভুলকৈও কয় বহুতো ভুলকৈও কোৱা হয় আমি তেওঁক বহুত আমিয়ে বহুতো ভুলকৈ কওঁ তেনেকৈ